হেল্ল' কোৱা হয় হয়

অহাসপ্তাহ আমি

মংগলবাৰে আমাৰ টীমটো লৈ মই তোমালোকৰ য'ত ল'কেশ্যনটো আছে তোমালোক যোনটো ঠাইত তোমালোকে হেৰি কৰিবা সেই জেগাটোত আমি যাব পাৰিম আৰু তাত গৈ পেলাই আমি তোমালোকৰ নিউজটো উঠাই দিম ঠিক আছে দিয়া